অঁ অঁ হয় হয় অঁ ভালেই আপুনি কোনে কৈছেনো অঁ কওকচোন কি কথা এ মই এনেই বহিয়ে আছোঁ ঘৰতে

অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব বাৰু মই কৰি দিছোঁ এই গোটেইখিনি এ যাব এ পাপৰি বায়েকহত যাব এ জিলাপী যাব এনেকে সেইকেইজনী লগ ধৰিম আৰু

হ'ব তেতিয়াহ'লে মই সোনকালে খবৰতো দিম বাৰু যি কেই ইহঁতকেইজনীকো আৰু পাৰিলে আৰু দুজনীমান লৈ যাম হা জাকৈ তাকৈ নিব জাকৈ চাকৈ লৈ যাম একেবাৰে অঁ অঁ জালো নিম বাৰু